আ হেল্ল' হয় হয় তুমি কোন অ তামোল পুলি অ তামোল পুলি ৰুৱা মানে কি আমাৰ গাঁও অঞ্চলততো গছৰ পৰা সৰি পৰি মানে পুলি ওলাই যায়

তাক উঘালি আকৌ এটা অন্য এটা জেগাত মানে গাঁত খান্দি তাত গোবৰ চোবৰ দি মানে সাৰ চাৰ দি ধুনীয়াকৈ ৰুলে হৈ যায় মানে সেই হিচাপত কৰিব লাগে তেতিয়া বস্তুটো মানে

ওলোৱাৰ পাছত অলপতো মানে হোৱাৰ পাছত তাক আকৌ তাৰপৰা উঘালি অন্য এটা জেগাত মানে গাঁত খান্দি তাত অলপ গোবৰ চোবৰ সাৰ চাৰ দি ৰুব লাগে তেতিয়া বস্তুটো নিজেই ৰূপ ল'ব মানে সেই হিচাপত কৰিবাচোন কামটো ঠিক আছে অ অ হ'ব